অঁ হেল্ল' অঁ অঁ আপুনি ফোন কৰিছিলে অঁ এই কেতিয়াৰপৰা হৈছে আপোনালোকৰ এই সমস্যটো অঁ আৰু ঠিক আছে মই আধা ঘণ্টামানৰ ভিতৰত আমি যাম অঁ চাই মেলি এই চাই মেলিহে ক'ব পৰা যাব তেওঁ বোলো চাৰি পাঁচ হাজাৰৰ ভিতৰত হ'ব হৈ যাব লাগে আপোনাৰ আগত গিয়াৰ অইল অইল চইল আছিলে নাই বাৰু সেইখিনি চাৰ্জ চেক কৰিব লাগিব যদি গিয়েৰবক্সটো বেয়া হৈ আছে তেতিয়াহ'লে গিয়োৰবক্স খুলিব লাগিব সেইখিনি অঁ আমি অতি সোনকালেই অঁ গৈ আছোঁ